মোৰ হবি হৈছে ৰন্ধা আৰু এই মোৰ ৰন্ধাৰ হবিটো মই পেচা হিচাপে লোৱা কথা ভাবিছোঁ আৰু মই যেতিয়া প্ৰথম ৰান্ধিছিলোঁ মোৰ আজিও মনত আছে মোৰ পৰিয়ালৰ লোকসকলে মোক খুবেই উৎসাহ দিছিল আৰু তেওঁলোকে মোৰ ৰন্ধা বস্তুবোৰ খাই খুবেই তৃপ্তি হৈছিল আৰু এই হবিটোক লৈ মই আগবাঢ়ি যাম বুলি ভাবিছোঁ ইয়াৰ কাৰণে মই বিভিন্ন ধৰণৰ প্ৰয়াস চলাই আছোঁ যিহেতু আজিকালি টেলিভিশ্যনত বিভিন্ন ধৰণৰ ৰন্ধা বঢ়া কৰা ধাৰাবাহিকসমূহ চাওঁ আমি আৰু সেই ধাৰাবাহিকসমূহত গৈ মই আমাৰ থলুৱা খাদ্যসমূহ যাতে সকলোৰে আগত ৰান্ধি বাঢ়ি দেখুৱাব পাৰোঁ তেওঁলোকক আগবঢ়াই দিব পাৰোঁ সেইবাবে মই প্ৰয়াস কৰি আছোঁ আৰু ভৱিষ্যতে মই মোৰ এই ৰন্ধাৰ হবিটো লৈ সফল হ'ম বুলি আশাবাদী আৰু এই হবিটো মই নিজে আৰু মোৰ লগতে বিভিন্ন ল'ৰা ছোৱালীসকলকো পেচা হিচাপে ল'বলৈ কাৰণে আহ্বান জনাম আৰু এই ৰন্ধা বঢ়াৰ হবিটো লগত লৈ মই এখন হোটেল খুলিম বুলি ভৱিষ্যতে পৰিকল্পনা কৰিছোঁ যাতে মই মোৰ হাতৰ সোৱাদ সকলোকে দিব পাৰোঁ আৰু মোৰ থলুৱা খাদ্যখিনি মই সকলোৰে আগত আগবঢ়াই দিব পাৰোঁ